হয় হয় অঁ কোৱাচোন হয় হয় অঁ জেগাটো আছে ইয়াতে বহুত ওদালগুৰি টাউনতে আছে বাৰু হোটেল চোটেল আছে বহুত কেইখনে হোটেল আছে আপোনালোকৰ ক'ত কেইজন আহিব অঁ দুজনী অঁ কেইদিনৰ কাৰণে আহিছা অঁ ঠিকে আছে ঠিকে আছে আমাৰ বহুত ধুনীয়া জেগা হয় ওদালগুৰিখন থকা আমাৰ ওদালগুৰি মেইন টাউনতে কেইখনমান হোটেল আছে অঁ অঁ ওদালগুৰি একদম মেইন টাউনতে ডি জে টাৱাৰ বুলি এখন আছে আৰু আৰু কেইখনমান লজ আছে সেইখিনিতে ৰে'ল ষ্টেচনৰ ওচৰতে এখন লজ আছে আৰু তেনেকে বহুত কেইখন আছে বাৰু ওদালগুৰি টাউনতে একদম সুবিধা মতে আপোনালোকে থাকিব পাৰিব আৰু

অঁ অঁ অঁ অঁ আটাইবোৰ বাৰু মোৰ লগৰে হয় কেতিয়া মানে আহি পাবা তোমালোক কালি আাবেলি ঠিক আছে মই বাৰু নহ'লে হোটেলত কথা পাতি থৈ দিম বুক কৰি থ'ম তোমালোক আহি মোক ফোন অঁ অঁ হ'ব বাৰু মই বুক কৰি থৈ দিম আৰু তোমালোক ক'বাত ফুৰিব যাবা নেকি বহুতখিনিয়ে আছে চাবলগীয়া ঘূৰিবলগীয়া জেগা আমাৰ ওদালগুৰিখন মানে সেইকাৰণে বিখ্যাত বহুতখিনি ফুৰা জেগা আছে যেনে আমাৰ ওচৰতে আছে ভৈৰৱকুণ্ড শুনিছানাে নাম ভৈৰৱকুণ্ডৰ আগতে অঁ দেখিছাই চাগে ফটো চটো অঁ তাতে গ'লে বহুত ভাল পাবা তোমালোকে যাতে মানে অঁ ভৈৰৱকুণ্ডখিনিত গ'লে তোমালোকে ভূটানৰ ফালে অলপমান সোমাব পাৰিবা তাৰপিছত অৰুণাচলৰ ফালে অলপ যাব পাৰিবা গোটেই ত্ৰিবেনী সংগম হয় ভৈৰৱকুণ্ডটো তিনটা জেগাৰ সংগমস্থলী গতিকে বহুত ভাল লাগিব তোমালোকৰ চাই চিনাৰীবোৰ বহুত ধুনীয়া হয় অঁ পাৰিবা পাৰিবা বহুত দোকান আছে তাতে বিভিন্ন ধৰণৰ দোকান আছে আৰু একদম কম মানে কম পইচাত হৈ যায় খোৱা লোৱাখিনিও কম পইচাতে হ'ব তোমালোকৰ হয় হয় অঁ অঁ গাড়ীৰ সুবিধা বহুত ভাল গাড়ীৰ সুবিধা ভাল ধুনীয়াকে তোমালোকে গাড়ী পাবা আহা যোৱাৰ একো টেনচন নাই ধুনীয়াকে যাব পাৰিবা ফুৰি মেলি ধুনীয়াকে আকৌ ঘূৰি আহিব পাৰিবা নহয় নহয় পাহাৰ পাহাৰ আছে নদী আছে বহুত ধুনীয়া জেগা অঁ অঁ পাবা পাবা আছে তেওঁলোকে বেচে ধুনীয়াকে পাবা লৈ যাব পাৰিবা ভৈৰৱকুণ্ডৰ বাহিৰে তুমি ওৰাং যাব পাৰা ওৰাং ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় উদ্যান জানাই ওৰাং ৰাষ্ট্ৰীয় উদ্যান অঁ তাতেও যাব পাৰিবা বহুত ধুনীয়া জেগা বহুতো জীৱ জন্তু আছে তাতে অঁ পাৰিবা গোটেইখিনিক অঁ অঁ গাড়ীৰ অসুবিধা নাই গাড়ীৰ অসুবিধা নাই তোমালোকে ৰাতিপুৱা যাব পাৰিবা গাড়ীত ধুনীয়াকে অঁ অঁ তোমালোকে ধুনীয়াকে গৈ পেলাই আকৌ ঘূৰিও আহিব পাৰিবা আহি এই হোটেলখনতে আকৌ থাকিব পাৰিবা আৰু বহুত জাগা আছে ফুলবাৰী বুলিও এখন জাগা আছে তাতেও যাব পাৰা গাৰোবস্তি আছে তাৰপিছত আমাৰ চাহ বাগান আছে ওচৰত বহুত বিখ্যাত অঁ তোমালোকে ধুনীয়াকে ঘূৰি ঘুৰিব পাৰিবা এইবোৰ জেগা বিছ কিলোমিটাৰমান হ'ব চাগে বেছি দূৰ নহয় একদম ওচৰতে গোটেইখিনি জেগা ধুনীয়াকে চাব পাৰিবা নাই নাই ৰানিং গাড়ীয়ে পাবা ভাড়া কৰিব নালাগে

অঁ বেছি দূৰ নহয় দিয়া দুই তিনি কিলোমিটাৰমান হ'ব টাউনৰ পৰা হোটেলৰ পৰা তোমালোকৰ ধুনীয়াকে যাব পাৰিবা

হয় হয় তোমালোকে খালী জনালে হ'ল কেইটামানত আহি পোৱা মই বুক কৰি থ'ম দিয়া অঁ অঁ ঠিক আছে বাৰু অঁ কোৱা অঁ অঁ অঁ ঠিকে আছে দিয়া অঁ ওচৰৰে হয় অঁ অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়া অঁ